দাদা আপোনাৰ জিপে' হ'ব নেকি মই মানে ভাৰাটো জিপে' কৰিম বুলি ভাবিছো মোৰ খুচৰা পইচা নাই মানে হাতত পাঁচশ টকীয়া এটা আছে আপোনাৰ ওচৰত খুচুৰা হ'ব নেকি ঠিক আছে আপুনি মোক খুচুৰা দি দিব তেনে মই পাঁচশ টকীয়াটোকে আপোনাক দি দিছো আৰু